ৰেচমিনা কি কৰিছা অ' ভালনে তোমাৰ অ' আমাৰ ইয়াত বহু পাতিছে নহয় গম পোৱা নোপোৱা অ' বিশ তাৰিখে পাতিছে চাবলৈ যাব লাগিব তুমি আহিবা নাই অঁ চিংগাৰ আহিছে অ' নীল আকাশ আহিছে হ'ব কৰিম বাৰু খোৱা বোৱাটো মা দেউতাহঁতৰ লগতে যাম খোৱা বোৱাটো ঘৰতে কৰি যাম মা দেউতাহঁতৰ লগত যাম যে অ' আমাৰ ঘৰলৈটো আহিবা তেতিয়াহ'লে অ' ফোন কৰিম অ' ঘৰতে কৰি যাব লাগিব